আমি তাৰ মানে পেটৰ অসুখ হ'লে ঘৰুৱা এনেকেটোৰ পেটৰ অসুখ হ'লে মানুহ তাৰ মানে বহুত আহে হেৰি কৰে আও মই পেটৰ অসুখ হ'লে কি বনাওঁ মানে ভেদাইলতাৰ পাতেদি ন সেই নৰসিংস ভেদাইলতা বতি পেলাই সেনেকৈ অলপ আঞ্জা বনাই পেলাই চলিটোক সেনেকৈ দাং আৰু কিছুমানে ভেদা হেৰি খাবা বেয়া পালেও আঞ্জা বনালে খাবা বেয়া পালেও দালি চালি বতি সেনেকৈ দেওঁ ভেদাইলতা আৰু হেৰি হ'লি তাৰ পিছত জ্বৰ চৰ চৰ্দী বা জ্বৰ হ'লে তেতিয়া কি কৰোঁ সেই নৰসিংহৰ পাতে আৰু ভেদাইলতাৰ দুয়োটা মিক্স কৰি পেলাই এই শিঙি মাছ বা মাগুৰ মাছ চাছ থাকিলে সেনেকেই সেই অলপ জোল বনাই পেলাই জ্বালা চালা আদা ৰহুন মছলা পাতি দি সেনেকে অলপমান সেই কৰি পেলাই যত্ন কৰি আৰু খোৱাৰ ৰুচিটো হোৱাৰ কাৰণে সেনেকা অলপ যত্ন কৰি পেলাই খাবা দেওঁ সেইয়া জ্বৰ উঠ্লি বা চৰ্দী লাগিলে বেছিকৈ অলপ জ্বালা চালা দেওঁ যদি সেনেকেও নাখায় অলপমান নৰসিংহৰ পাত ভেদাইলতাৰ পাত ধুনীয়াকৈ জ্বালা দি পেলাই বতি পেলাই পিচি পেলাই সেনেকেও অলপমান দেওঁ সেনকৈ খাব পাৰে যদি যদিও আগতে নোৱাৰে তেতিয়াহ'লে পাৰাৰ মাংস আনি পেলাই পাৰাটো হেৰি কৰি বাচি পেলাই সেইটো অলপমান একদম মছলা পাতি দি পেলাই ধুনীয়াকৈ তাৰ মুখত লাগাকে চৰ্দী বা হেৰি কৰাকৈ তেতিয়া চৰ্দীটো যাতে অলপ ভাল পায় তাৰ মুখত লাগে সেই যেতিয়া সেই ধুনীয়াকে বনাই পেলাই অলপ খাবা দাওঁ সেইখিনি ৰসখিনি খালেও বহুত কামত আহে কিন্তু সেই যদি চৰ্দী লাগে ৰসখিনি খায় তেতিয়াও বহুত কামত আহে সেইখিনি খালেও ভাল হয় সেনেকেই দেওঁ তাক আৰু যদি বেয়াও পায় তেতিয়াহ'লে নৰসিংহৰ পাত বা ভেদাইলতাৰ পাত আৰু কেতিয়াবা বতি বতি পেলাই বা আলু পিঁয়াজ চিঁয়াজ কুটি জ্বালা সিদ্ধ কৰি পেলাই আলুতে জ্বালা বতিও বা অলপ আচাৰ যিকোনো আচাৰে অলপমান মুখত লাগিলে খায় কিজানি ভালেই পায় সেনেকেই দেওঁ সেনেকা খালে সি অলপ ভাল পায়